গেছ ব্যৱহাৰ কৰোঁতে গেছটো লিক হৈছে নেকি চাব লাগে কেনিবা ফুৰিবলৈ গ'লে গেছটো অ'ফ কৰি থোৱা আছেনে নাই সেইটো চাব লাগে গেছটো লিক কৰিছে নেকি সেইটো চাব লাগে পাইপ চেঞ্জ কৰি থাকিব লাগে গেছ আনোতেনে এক্সপাইৰী ডে'ট পাৰ হৈ গৈছে নেকি সেইটো চাব লাগে কেনিবা ফুৰিবলৈ গ'লেও গেছটো অফ কৰি থোৱা আছে নাই সেইটো চাব লাগে পাইপ শলাই থাকিব লাগে ৰেগুলেটাৰ সলাই থাকিব লাগে গেছটো গোন্ধাইছে নেকি লিক কৰিছে নেকি সেয়া চাব লাগে গেছ কেনিবা গ'লে গেছটো অফ কৰি থৈ যাব লাগে গেছ আনোতেনো বেলেগৰ পৰা আনি লওঁ গেছটো লিক কৰি থকা নেকি সেইটো চাব লাগে অফ কৰি থোৱা আছে নাই সেইটো চাব লাগে কেনিবা ফুৰিবলৈ ক'ৰবালৈ গ'লেও গেছটো অফ হৈ আছে নাই অ'ন হৈ আছে সেয়া চাব লাগে গেছটো সদায় চেক কৰি থাকিব লাগে সপ্তাহে সপ্তাহে গেছৰ পাইপ সলাই থাকিব লাগে ৰেগুলেটাৰ চেঞ্জ কৰি থাকিব লাগে লিক কৰিছে নেকি চাই থাকিব লাগে সেয়াই